অ হেল্ল' হেল্ল' অ হেল্ল' কোনে ক'লে হেল্ল' অ কোনে কৈছে শুনিছোঁ শুনিছোঁ অ মতামত ব্যক্তিগত ব্যক্তিগত হিচাপে তেওঁলোকে হেৰি কৰিছে ব্যক্তিগত ৰাজনীতি কৰিছে বা মুছলিমখিনিক চেপাৰেট কৰা চিন্তা আকৌ ধাৰণা মনত মনৰ ভাৱ থাকে

বন্ধটো ভাল কৰিছে যদিও তেওঁবিলাকে নিজৰ ইমান এটা তেওঁলোকে আগবাঢ়িব পৰা নাই নহয় এই ক্ষেত্ৰত আগবাঢ়িছে আগবাঢ়িছে যদিও তেওঁ নাই নাই সেইটো নাই হয় নাই যদি সেই বিষয়ে তেওঁলোকে অকল মৌলবী বা মছজিদবিলাকত বা অনান্য তেওঁলোকৰ নিজৰ ডিপাৰ্টমেণ্টবিলাকতহে হেৰি কৰিব পাৰে অনান্যবিলাকত নোৱাৰে নহয় অনান্যবিলাকত তেওঁলোকে গৈ পিনি কিবা এটা শিক্ষাদান কৰিব নোৱাৰে নহয় সেইটো বেলেগ শিক্ষাটো থাকিবলগীয়া হৈছে মানুহ অনান্য যাব পৰা নাই নহয় মাদ্ৰাছাবিলাকতহে থাকিবলগীয়া হৈছে সেইটো বাৰু ইমান বেয়া হোৱা নাই বেয়া হোৱা নাই বুলি ক'ব লাগিব যে ভাবিছে তেওঁলোকে এতিয়া তেওঁলোকে জড়িত হ'ব লাগে এডজাষ্ট হ'ব লাগে নতুন